অঁ কওঁকচোন এইয়া মই আছোঁ হে ঘৰতে এনেই ভাল ভাল আপোনালোকৰ ভাল অঁ আপুনি কি কৰিছে অঁ অঁ ইমান গৰম অঁ মই অঁ কওঁকচোন কি কথা অঁ আমাৰ সেই গাঁৱত যে অঁ মাতিছে মাতিছে আপোনালোকক অঁ হয়নি অঁ ভালে হ'ব তেতিয়াহ'লে ভালে হ'ব তেতিয়াহ'লে একেলগতে যাম মই চিন্তা কৰিহে আছিলোঁ অকলে অকলে যাবলৈ বেয়া পাওঁ আকৌ অঁ ঠি হেৰি হ'ব বাৰু আৰু হেৰি আপুনি বিয়ালৈ কি কাপোৰ ইয়ালৈ কি কাপোৰ পিন্ধি যাব

অঁ এই মই সেইদিনা কাপোৰ এযোৰ আনিছিলোঁ নহয় বজাৰৰ পৰা সেই যোৰকে পিন্ধি যাম বুলি ভাবিছোঁ ৰঙটো সেই গুলপীয়া ৰঙৰ বাৰু ভাল লাগিবনে মই দেখুৱাম বাৰু অঁ আপুনি চাই ক'ব বাৰু অঁ অঁ আপুনি চাব চাই পেলাই মোক ক'ব কেনেকুৱা লাগিছে মই হেৰি এঘাৰটামান বজাতহে যাম পাৰিম দেই ইমান সোনকালে যাব নোৱাৰোঁ আপুনি

অঁ তেতিয়া আপুনি এই ওলোৱা আগত মোলৈ ফোন এটা কৰি দিব দেই

অঁ ঠিক আছে বাৰু কৰি দিম অঁ অঁ অঁ ঠিক আছে অঁ অঁ মইও চিন্তা কৰিহে আছিলোঁ অকলেনো কেনেকৈ যাম বুলি আপুনি ফোন কৰিলে মই বৰ ভাল পালোঁ দেই অঁ অঁ হ'ব অঁ অঁ ঠিক আছে হ'ব অঁ ৰাখক